অঁ কেনেকুৱা ভালনে মই এইফালে অকণমান ওলাই আহিছিলোঁ গাঁৱতে এইয়া ঘৰত ভাল

পা পৰিয়াল

খেতি বাতি কেনেকুৱা হ'ল এইবাৰ অঁ বজাৰ সমাৰ চলি আছেনে তাৰপৰা হেৰি নহয় এই অনুপহঁতক লগ পাইছা নেকি ক'ৰবাত অনুপ অনুপ অঁ এই লখিমপুৰ কলেজত আমাৰ প্ৰাক্তন ল'ৰা ছোৱালীবিলাক কিবা এটা পাতিছে নহয় খবৰ পায় নেকি অঁ তালৈ যাব লাগিব দেই গোটেইকেইটা অঁ আমাৰ লগৰ কাক কেনেকৈ লগ পোৱা যায় খবৰটো দিব লাগে অঁ গোটেই ল'ৰাক ছোৱালীখনৰ ভাল লাগিব একেলগে ল'ৰা ছোৱালী কাক কেনেকৈ পাওঁ মুঠতে খবৰ দিব লাগিব এই চিঠি তিঠি দিয়া নাই ন অঁ মোক সেইদিনা চিঠি এখন দিছিলে বাৰু পালোঁ তাকে মই বোলো কাক কেনেকৈ পাওঁ বাৰু খবৰটো দিম বাৰু এনেকৈ কৈছোঁ অঁ একেলগে গ'লে ভাল লাগিব বহুত দিন লগ পোৱা নাই তাকেইতো

জেনেৰেল কলেজত দুদিনীয়া কাৰ্যসূচীৰে পাতিছে আমি প্ৰথম দিনাই যাম এপাক

যাব লাগিব দিব লাগিব মই সিহঁতৰ সেইফালে যোৱা কথা আছে লগ পালে কৈ থৈ আহিম বাৰু

বাকী খেতি চেতি কিবা লগাইছা নেকি বাম খেতি কিবা লগাইছা নেকি

মই সেই তেনেকৈ তিয়ঁহ কেইজোপামান দিছোঁ ভেণ্ডি চেণ্ডি গুটি তলি উলিয়াইছোঁ আৰু ফ্ৰেন্সবিন নাই ফ্ৰেন্সবিন নাইকৰা ভেণ্ডি আগতিয়াকৈ জানো ঘৰত খাবলৈ দুজোপামান কৰোঁ নেকি

বন্ধাকবি দুটা এটা খাইছোঁ আৰু ঘৰতে তেনেহ'লে বাকী ঘৰত চবৰে ভাল

তাতে তেতিয়াহ'লে যাম আৰু তাতে দেখাদেখি হ'ম গোটেইখন লগ হ'ম হ'ব আৰু তেতিয়া দেই